হেল্ল' ঐ ক ঘৰতে আছোঁ অঁ তই ফোন কৰিছ যে আহিব পৰা নাই তাকেতো মইয়ো কৰিম বুলি ভাবি আছিলোঁ তোলৈ আহিবি নাই তাকেতো আহিবি নে নাই তাকেতো আহিবি আকৌ বোকা বুলি নহাকৈ নাথাকিবি বৰষুণো নেৰা হ'ল নহয় মই আহিছোঁহে নামঘৰৰ পৰা বুটমাহ বাচিবলৈ গৈছিলোঁ হ'ব একো নাই কাইলৈ গুচি আহিবি আহি আহি আকৌ তই যাব নেলাগে থাকিবি ভাওনা চাই একেবাৰে যাবি খুড়ীক কৈ থৈ আহিবি আমাৰ ঘৰতে থাকিম বুলি চাদৰ মেখেলাই পিন্ধিম কি কিন্ধিবিনো ইমান ৰঙ বিৰঙ পিন্ধি থাকিলে হাঁহিব আমাক তেনেকৈ নহ'ব তাকে মোৰ বগা এতিয়া মা ভাগৰ খুচৰিব লাগিব মই একো ঠিকেই কৰা নাই মুগা মেখেলা এখন পিন্ধিম আৰু তাকে কাপোৰ কানি মই নুধোলোৱেই নহয় বৰষুণৰ কোবত চাদৰ মেখেলা এই চাই লওঁ ৰ তই আনিব নেলাগে যদি ওচৰৰ মানুহবিলাকে পিন্ধি যোৱা দেখোঁ ছোৱালীবিলাকে তেতিয়া পিন্ধি যাম নহবা চুৰিদাৰে পিন্ধ তাকে চাই লওচোন কোনে কি পিন্ধে আকৌ আকৌ কোনোবাই কিবা এষাৰ কৈ দিব সেইটো একো নহয় তই মুঠতে আহিবি মই ৰৈ থাকিম সোনকালে সোনকালে আহিবি খালি চাকি চাকি তাকি লৈ আহিবি হ'ব দে